হেল্ল' হেল্ল' এইটো হেৰি হা হুছেইনৰ ফল মূলৰ দোকান হয়নে হয় নেকি কি কি ফল মূল আছে আপোনাৰ দোকানত অঁ কমলা আছেনে অঁ ক'ৰ কমলা আনিছে আপুনি ভূটানৰ নে অৰুণাচলৰ টেঙা নে মিঠা হয় নেকি কলো আছে জাহাজী নে মালভোগ মালভোগ কল আছেনে অঁ মালভোগ কল আছে ন মালভোগ কল সৰু জাতৰ নে অকল ভাল জাতৰ ডাঙৰ জাতৰ আশী টকা ডজন বাপৰে বহুত দাম দি লৈছে দেখোন এতিয়া কমিছে নহয় দাম অলপ কমকৈ দিব পঞ্চাছ টকাকৈ আখি কমলা কেনেকৈ দিছে হয় নেকি এ নাচিকৰটো মই ভাল নাপাওঁ এইটো একেবাৰে তেল দি সনা নিচিনাকৈ সোৱাদ নাই তাৰ হয় নেকি বাৰু বাৰু কাইলৈ ল'ম বাৰু আাজি মই যাব পৰা নাই কাইলৈ গৈ আছোঁ কমলা ল'ম আপোনাৰ পৰা